হেল্ল' ছাৰ গুড মৰ্ণিং ছাৰ তিনিচুকীয়া পৰিবহণ কেন্দ্ৰত লাগিছে নে অঁ হয় ছাৰ ছাৰ সেইদিনা মানে এখন কেব বুক কৰিছিলোঁ গুৱাহাটী যাম বুলি তো তাত এশ টকা অ' ছৰী ছাৰ সাতশ টকা বুলি মই সাতশ টকা আছিলে তো মই বুকিংটো কৰি ল'লোঁ কিন্তু পিছত গম পালোঁ যে কিছুমান কেব মানে দুশ টকাতো কৰি দিয়ে তো ছাৰ ছাৰ মই সেইবাবে কেবখন কেঞ্চেল কৰিব বিচাৰিছোঁ মই ছাৰ যোৱাবাৰ গৈছিলোঁ তেতিয়া ছাৰ টু ফিফ্টি লৈছিলে নেকি তো মই ভাবিছিলোঁ দাম বাঢ়িলে নেকি তো দাম বঢ়া নাই আপোনালোকৰ কেবতহে অকল দামটো বঢ়াইছে তো ছাৰ সেইবাবে মই কেবখন এতিয়া কেঞ্চেল কৰিব বিচাৰোঁ ছাৰ ছাৰ বেয়া নাপাব আৰু